অ' অ' হয় কোনে কৈছে জানো অ' কওকচোন অ' মোৰ আছে আছে আছে আছে বন্ধাকবি আছে ওলকবিও আছে বেঙেনাও আছে বিলাহীও আছে অ' আহিব অ' অ' দিব পৰা হৈ আছোঁ বাৰু অ' বাৰু হ'ব এতিয়া চাই চিতি ল'ম বাৰু অ' অ' অ' অ' ৰেগুলাৰকৈ নি থাকিলে মই আপোনাক চাই চিতি দিব পাৰিম বাৰু কিন্তু হ'ব হ'ব চাৰি বিঘামান মাটি শাক পাচলি আছে অ' অ' হ'ব আনিব অ' যিমান লাগে সিমান দিব পাৰিম অ' বাৰু হ'ব তেতিয়াহ'লে আহি অ' অ' অ' হ'ব আহিব